অঁ হেল্ল' বাইদেউ নমস্কাৰ অঁ এইখন বাৰু লখিমপুৰৰ পাটকাপোৰৰ দোকানখন হয়নে কাপোৰ পোৱা হয় হয় অঁ মোৰ মানে এই মই এই লখিমপুৰৰ পৰাই কৈছিলো অঁ অঁ মোৰ মানে ভণ্টিৰ বিয়া আছে অহা মাহত এই ভণ্টিৰ বাবে কেইযোৰমান পাটৰ কাপোৰ লাগিছিলে অঁ এতিয়াতো মই মোৰ মতা মানুহ এতিয়া বিশেষ কাপোৰৰ বিষয়ে মোৰ ইমান ধাৰণা নাই হয় হয় হয় বাইদেউ অঁ অঁ বাইদেউ আপোনালোকৰ

আপোনালোকৰ দোকান কাইলৈ খোলা থাকিব নহয় বাইদেউ অঁ অঁ ঠিক আছে বাইদেউ কাইলৈ দেখা হ'ম অঁ ঠিক আছে